তাত মই মায়ে প্ৰথমতে চাদৰ লগাইছিলে চাদৰ লগাওঁতে মই দুমাকো এমাকোকৈ মাৰি শিকিলোঁ শিকি মেলি মোক মায়ে সূতা চিঙাৰ কাৰণে মোক মায়ে মাৰিছিলে মই তেনেকৈ শিকিলোঁ শিকি পিনি মই শিকিলোঁ শিকি পিনি অকলে তাঁত লগাবলৈ আৰম্ভ কৰিলোঁ অকলে তাঁত লগাই মই প্ৰথমতে গামোচা লগালোঁ গামোচা লগাই মই গামোচা লগাই মই প্ৰথমতে গামোচা লগাই মই বিকিলোঁ বিকি মই প্ৰথম শিকিয়ে মই গামোচা লগালোঁ প্ৰথম শিকি গামোচা লগাই মই গামোচা বিক্ৰী কৰিলোঁ বিক্ৰী কৰি মই পইচা বিক্ৰী কৰি মই আকৌ গামোচা বিক্ৰী কৰি মই আকৌ সূতা আনিলোঁ সূতা আনি মই সূতা আনি মই চাদৰ লগালোঁ চাদৰ লগাই চাদৰ মই বিকিলোঁ চাদৰ এখন চাদৰ তিনিশ টকাকৈ মই বিকোঁ চাদৰ চাদৰ মেখেলা চবেই বিকোঁ যোৰ কাপোৰ লগালোঁ প্ৰথমতে লাহে লাহে লাহে লাহে মই শিকি পিনি যোৰ কাপোৰ লগালোঁ যোৰ কাপোৰ লগাই বিক্ৰী কৰিলোঁ বিক্ৰী কৰি মই বহুত উপকৃত হ'লোঁ উপকৃত হৈ মোক আৰু মই প্ৰথমতে শিকোঁতে খুৰী খুৰীহঁতে শিকালে খুৰীয়ে শিকালে তাৰপৰা ওচৰ চুবুৰীয়া সকলো লগত শিকিলোঁ দুমাকো এমাকোকৈ মাৰি শিকিলোঁ শিকি পিনি মই চাদৰ লগালোঁ চাদৰ লগাই চাদৰ বিক্ৰী কৰিলোঁ বিক্ৰী কৰি তিনিশ টকাত তিনিশ টকাত এখন চাদৰ তিনিশ দামত বিক্ৰী কৰিলোঁ বিক্ৰী কৰি মই প্ৰথমতে মই বিক্ৰী কৰি মই প্ৰথম বিক্ৰী কৰি পইচা পাই মই আকৌ সূতা আনিলোঁ সূতা আনি পিনি মেখেলা লগালোঁ মেখেলাও তেনেকৈ বিক্ৰী কৰিলোঁ বিক্ৰী কৰি গামোচা লগালোঁ গামোচা দৰা মই যেতিয়াৰ পৰা ভালকৈ শিকিলোঁ তেতিয়াৰ পৰা মই দৰা গামোচা লগালোঁ দৰা গামোচা মই প্ৰায় এহেজাৰ টকাত মই বিক্ৰী কৰিলোঁ বিক্ৰী কৰি মই লাহেকৈ উইভিং চেণ্টাৰত মই সহযোগ কৰিলোঁ উইভিং চেণ্টাৰত গোট এটা আছিল সেই গোটটোৰ লগত মই জড়িত হৈ জড়িত হৈ মই শিপিনী জড়িত হৈ মই তাঁতীশাল এখনো পালোঁ মই সিয়াত শিকি শিকি মেলি সেই শিকি পিনি মই তাঁতৰ শাল পালোঁ তাঁতৰ শালো পালোঁ তাঁতৰ শাল পাই মই তাত শাল পাই মই ঘৰত অকলে অকলে লগাবলৈ সহযোগ কৰিলোঁ মই চৰকাৰৰ সুবিধাও পালোঁ সেনেকৈ লাহে লাহে সুবিধা পায় সুবিধা পালোঁ সুবিধা সুবিধা লৈ পেনি মই ঘৰত অকলে লগালোঁ অকলে লগাই মই মোৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা মোক সুবিধাও দিলে সেনেকৈ সুবিধা পালোঁ সুবিধা পাই মই সুবিধা পায় মই অকলে ঘৰত ব্যৱহাৰ কৰিলোঁ তাঁতশাল তাঁতশাল বৈ মই তাত শালবোৰ মই বহুত সহায় সেই ঘৰৰ কাপোৰ বিকি মই ঘৰ ঘৰত বহুত উপাৰ্জন কৰিলোঁ উপাৰ্জন কৰি ঘৰ ঘৰ তেনেকৈ মই চলাইছোঁ ঘৰ চলাইছোঁ ঘৰত বহুত বস্তু পাতি ল'লোঁ ঘৰ ঘৰৰ কামত পইচা ব্যৱহাৰ কৰিলোঁ ইনকম কৰিলোঁ ইনকম কৰি মই ঘৰত বহুত উপাৰ্জন কৰি মই বিকিলোঁ বিকি পেনি মই মই চৰকাৰৰ সুবিধাও পালোঁ চৰকাৰে মোক মাতি নিলে মাতি নি মই ট্ৰেইনিং মাৰিলোঁ ট্ৰেইনিঙত মই প্ৰায় এমাহ দিন ট্ৰেইনিং মাৰি মই বহুতখিনি শিকিলোঁ তাঁতীশালত ব'বলৈ শিকিলোঁ তাঁতীশালত তাঁতীশালত বৈ মেলি তাঁতীশাল ব'বলৈ শিকিলোঁ তাঁতীশালত বহুত কষ্ট শিকিবলৈ তথাপিতো মই শিকি শিকি বহুত পাৰিলোঁগৈ পাৰি পিনি মই সেই তাঁতীশালত মই লাহেকৈ লাহেকৈ গামোচা বিকিলোঁ ব'লোঁ তাৰপৰা চাদৰ ব'লোঁ যোৰ কাপোৰ ব'লোঁ মেখেলা ব'লোঁ ৰুমাল ব'লোঁ তাৰপৰা ৰুমাল ব'লোঁ ৰুমাল বৈ ৰুমাল ব'লোঁ তাৰপিছতে এড়ী চা এড়ী চাদৰ ব'লোঁ এড়ী চাদৰ বৈ এড়ী চাদৰ বৈ এড়ী চাদৰ ব'লোঁ এড়ী চাদৰ বৈ এড়ী চাদৰ ব'লোঁ এড়ী চাদৰ বৈ এড়ী চাদৰ বলোঁ এড়ী চাদৰ বৈ কাটি এড়ী চাদৰ বৈ ইস্কাপ লগালোঁ ঊলৰ ইস্কাপ লগালোঁ ইস্কাপ লগাই ইস্কাপ লগাই ইস্কাপ বিক্ৰী কৰিলোঁ ইস্কাপ লগাই বিক্ৰী কৰি সেই পইচাৰে মই আকৌ সূতা আনিলোঁ সূতা আনি চাদৰ ব'লোঁ চাদৰ বৈ চাদৰ ব'লোঁ চাদৰ বৈ মেখেলা ব'লোঁ মেখেলা বৈ মেখেলা বৈ ৰিহা ব'লোঁ ৰিহা বৈ ৰিহা বৈ ৰিহা বৈ ৰিহা ব'লোঁ ৰিহা বৈ যোৰ কাপোৰ ব'লোঁ যোৰ কাপোৰ বৈ যোৰ কাপোৰ বৈ গামোচা লগালোঁ গামোচা মই দৰা গামোচা লগালোঁ দৰা গামোচা দৰা গামোচা লগালোঁ দৰা গামোচা লগাই এইবোৰ গামোচা মই বিক্ৰী কৰিলোঁ বিক্ৰী কৰি ৰুমাল লগালোঁ ৰুমাল লগাই গামোচা ৰুমাল লগাই মই বিক্ৰী কৰিলোঁ বিক্ৰী কৰি আৰু মোক বেলেগেও তেনেকে লগাবলৈ দিয়ে মই তেনেকৈ লগাই মেলি আনকো দিওঁ নিজেও বওঁ আনকো দিওঁ নিজেও বওঁ বৈ মেলি মই নিজেও বিকোঁ আনকো তেনেকৈ বিকিবলৈ মই চাপ্লাই দি চাপ্লাই চাপ্লাই দি চাপ্লাইত মই বহুতখিনি চাদৰ মেখেলা ব'লোঁ বৈ বিক্ৰী কৰিলোঁ বিক্ৰী কৰি পইচা পালোঁ পইচাই মই ঘৰ চলালোঁ ঘৰত বহুত বস্তু পাতি সেই পইচাই আনি পেনি মই বহুত ল'ৰা ছোৱালী ছোৱালীক মই পঢ়ালোঁ পঢ়াই মেলি মই পঢ়াই মেলি মই পঢ়ালোঁ তেনেকৈ ঘৰত কামত ঘৰত খৰচ কৰোঁ ঘৰৰ খৰচ কৰোঁ ঘৰত তাঁতৰ তাঁতীশাল চৰকাৰৰ তাঁতীশাল পালোঁ তাঁতীশালত মই চাদৰ মেখেলা বিকোঁ বিকি মেলি মই বহুত ইনকাম কৰিলোঁ ইনকম কৰি সেই পইচাৰে মই ঘৰত ল'ৰা ছোৱালী পঢ়াওঁ পঢ়াই পঢ়াই মই বহুত উপকৃত হৈছোঁ ঘৰত পঢ়াওঁ পঢ়াই মেলি মই উপকৃত হৈছোঁ সেই পইচাৰে মই ঘৰত বস্তু ল'লোঁ বস্তু ঘৰুৱা বস্তু ল'লোঁ বস্তু লৈ ঘৰত বস্তু ল'লোঁ ঘৰৰ বস্তু ঘৰ ঘৰত কামত সহায় কৰিলোঁ সেই চাদৰ মেখেলা বিকি ঘৰত সহায় কৰিলোঁ ইয়াত ইয়াত মাজত মই শিৱসাগৰ উইভিং চেণ্টাৰত গৈ মই খাতি উইভিং চেণ্টাৰত গৈ মই নিজেই চাই আহিছোঁ কেনেকৈ শিপিনীবিলাকে তাঁত বৈছে বহুত উপকৃত হৈছে সেয়েহে সেয়ে বিষয়ে মই চাই মেলি আহি মই ঘৰতো সেনেকৈয়ে ব্যৱহাৰ কৰিলোঁ ব'বলৈ ব্যৱহাৰ কৰিলোঁ কৰি মেলি মই লগালোঁ তেনেকৈ তেনেকৈয়ে লগাই মই লাহে লাহে শিকি পিনি বহুত উন্নতি হ'লোঁ সেই সেই উন্নতিতে মই এতিয়া ঘৰ চলাই আছোঁ বহুত ঘৰ চলাই আছোঁ ঘৰত মই বহুত ইনকাম কৰিলোঁ সেই ইনকাম কৰি তাঁতৰ তাঁত বোৱা বোৱাৰ মই আনকো শিকাওঁ তেনেকৈ মোৰ ঘৰত ৰাতিশাল আছে মোৰ ওচৰত আনেও আহে শিকিবলৈ মই তেনেকৈ আনকো শিকাইছোঁ আনক শিকাই আনকো শিকাইছোঁ মই নিজেও বৈছোঁ মোৰ ঘৰতে তিনিখন দুখন তিনিখন তাঁতৰশাল আছে মোৰ লগত আৰু শিকিবলৈ মানুহো আহে মই তেনেকৈ শিকাওঁ আনকো শিকাওঁ নিজেও বওঁ আৰু মোৰ ছোৱালীজনীকো মোৰ ছোৱালী এজনী দুজনী আছে ডাঙৰজনীকো মই শিকি শিকি ব'বলৈ শিকাইছোঁ তেনেকৈ শিকাই শিকাই এতিয়া প্ৰায় পাৰিছেগৈ শিকিব শিকিছেগৈ মই তেনেকৈ শিকাই আছোঁ আনকো শিকাই আছোঁ শিকাই এতিয়ালৈ তাঁতীশাল তাঁতীশালত বওঁ তাঁতীশাল শিকিবলৈ অলপমান জটিল তেনেকৈয়ে ছোৱালীজনীক শিকাইছোঁ শিকাই পিনি পাৰিছেগৈ শিকিব পাৰিছে শিকিব শিকাইছোঁ শিকাইছোঁ এনেকৈ শিকি চাগৈ আৰু আনকো শিকিবলৈ শিকাই শিকাইছোঁ শিকিছে মোৰ তাঁতীশাল তাঁতীশালত মোৰ তাঁতীশালত তাঁতীশাল তাঁতীশাল তাঁতীশাল আছে তাঁতীশালত মই বওঁ তাঁতীশালত প্ৰায় গামোচা জেকাড জেকাৰ্ড ফিটিং কৰিব পাৰি জেকাৰ্ডত ফুল বাচিব পাৰি জেকাৰ্ট ফিটিঙত ফুল বাচিব পাৰি ফুল বাচি ফুল চানেকিৰ পৰা তোলা হয় ফুলত চানিকীবোৰৰ পৰা ফুল গাৰ্ফ বহি তুলি লোৱা হয় গাৰ্ফৰ বহীৰ পৰা আমি কাপোৰত বাছোঁ গামোচাত বাছোঁ গামোচাৰ পৰা গামোচাত বাছোঁ গামোচাত বাচি মেলি দিনটোত এদিনত এপাহ ফুল হৈ যায় ব'বলৈ একেদিনাই নহয় দুদিন লাগে এখন গামোচাৰ ফুল বাচি মেলি বোৱা বৈ দুদিন লাগে এখন গামোচাত বচাত ফুল বচাত অলপমান সময় লাগে সময় সময় লাগে সেইকাৰণে দুদিনত হয় গামোচা এখন ফুলে বোৱা বোৱনীয়ে সৈতে দুদিন লাগে দুদিনত উলিয়াব পাৰি দুদিনত উলিয়াব পাৰি দুদিন দুদিনতকৈ কেতিয়াবা বেছি সময়ো লাগে ঘৰত অলপমান ঘৰত কাম থাকে সেইবাবে দুদিন লাগে দুদিন তিনিদিন লাগে ফুল বাছোঁতে আমি তেনেকৈ গোট ফুলত আমি উইভিং চেণ্টাৰত গোট এটা আছে সেই গোটটোতে আমি বহুত সময় তেনেকৈ প্ৰায় দছখন চাদৰ দছ চাৰিখন পাঁচখন উইভিং শাল আছে তাত আমি গোটটোৱে প্ৰায় কোনোবাই চাদৰ লগাই কোনোবাই গামোচা লগায় কোনোবাই ৰিহা লগাই কোনোবাই কোনোবাই ষ্টল লগাই কোনোবাই কোনোবাই ৰিহা লগাই সেনেকৈ প্ৰায় বৈ আছো বৈ আছো বৈ আছে প্ৰায় দুমাহ তিনিমাহ লাগি যায় আমাৰ সেইখিনি ব'বলৈ দুমাহ তিনিমাহ সময় লাগি যায় সেইখিনি বওঁতে বৈ মেলি সেইখিনি উতে কেতিয়াবা তিনিমাহ চাৰি মাহো লাগি যাব পাৰে তিনিমাহ চাৰি মাহত বোৱা কটা বোৱা আৰম্ভ হয় আমি প্ৰায় আমাৰ চিয়ান্তাত আমি সেইবোৰ চাপ্লাই দি সেই চাপ্লাইত আমাৰ বিক্ৰী হৈ যায় সেই চাপ্লাইত আমি সেই চাপ্লাইত বিক্ৰী কৰোঁ বিক্ৰী কৰি সেই পইচাৰে আমি ঘৰ আকৌ সূতা আনো সূতা আনি পিনি আমি আকৌ লগাওঁ লগাই মেলি আমি নিজৰ ইনকমটো ইনকমো হয় তেনেকৈ তেনেকৈয়ে আমি চলোঁ চলি কৰি ঘৰত ঘৰত উপকৃত হৈছোঁ উপকৃত হৈ ঘৰত ঘৰত উপাৰ্জন হয় সেয়াই উইিভিং চেণ্টাৰত আমি পোন মই আনকো শিকাইছোঁ শিকায়ে শিকাই প্ৰায় দহ বাৰজনীমানক শিকাই আছোঁ সেই চেণ্টাৰত চেণ্টাৰত আমি উইভিং চেণ্টাৰত আমি দহ বাৰজনীমানত আমি তাত শিকালোঁ শিকাই পিনি ব'বলৈ প্ৰায় পাৰিছেগৈ চবেই শিকিলেগৈ চবেই শিকিছে শিকিও অলপ বাকী আছে সেইবিলাক যিবিলাকে শিকি বাকী আছে সেইবিলাকক আমি সেইবিলাকক আমি শিকিবলৈ সম্পূৰ্ণকৈ শিকিবলৈ চেষ্টা কৰি আছোঁ সেই চেষ্টা প্ৰায় হৈছেগৈ হৈছেগৈ হোৱাতে আমি বিক্ৰী মানে আমি প্ৰায় আমাৰ চেণ্টাৰ এটা আছে সেই চেণ্টাৰত আমি বিক্ৰী কৰোঁ বিক্ৰী কৰি আমি ব্যৱহাৰ কৰোঁ কৰি মেলি আমি প্ৰায় পোন্ধৰ বিছজনীমান মানুহক আমি শিকাইছোঁ শিকাই মেলি আমি পাৰিছোঁ আৰু তাঁতীশালত অকণমান জটিল হয় সেই জটিলখিনি বহুত কষ্ট হয় শিকিবলৈ সেই কষ্ট লাহে লাহে পাই পাৰিছেগৈ সেয়ে পাৰিছে পাৰিমে পাৰিছেগৈ পাৰিছে সেয়াত বহুত কষ্ট হৈছে কষ্ট অলপ হৈছে সেই কষ্ট লাহে লাহে পাৰিছে কিন্তু আমি চাদৰ মেখেলাই বিক্ৰী কৰি আমাৰ বছৰেকত দহ বাৰ হেজাৰ টকা ইনকম হৈ যায় দহ বাৰ হেজাৰ টকা ইনকম হয় সেই ইনকমৰ পইচাই আমি ঘৰত ল'ৰা ছোৱালী পঢ়া শুনাত সহায় হয় প্ৰায় মোৰ ঘৰত উইভিং চেণ্টাৰ ঘৰতে পাতি লোৱা হৈছে ঘৰত পাতি লোৱা হৈছে সেই ৱিভিং চেণ্টাৰ পাতি লোৱা হৈছে আৰু মই আনৰ পৰা শিকিয়ে ঘৰত ব্যৱহাৰ কৰি লৈছোঁ জেকাট ফিটিং জেগাতত আমি ফুল বাচিব পাৰোঁ জেকাৰ্টত ফুল বচাত সহায় হয় কাৰণ হাতেৰে বাচি থাকিব নালাগে সেই জেকাৰ্ত ফিটিঙত বাচিব পৰা হয় সেই জেকাৰ্ত ফিটিঙত বাচি বচা হয় সেই জেকাৰ্ট ফিটিং কৰাত ওপৰত অলপ ডাঙৰ ঘৰটো অলপ ডাঙৰ লাগে ডাঙৰ হ'লে মানে ওপৰত জেকাৰ্ট ফিটিং কৰিবলৈ সুবিধা হয় সেই জেকাৰ্টত জেকাৰ্ত সেই জেকাৰ্টত বহুত কষ্ট হয় কষ্ট অলপ বহুত কষ্ট হয় সেই কষ্ট কৰিব লাগিব তেতিয়াহে সফল হ'ব পাৰি সেই সফল সদায় কষ্ট কৰিব লাগিব কষ্ট কৰিলে সেয়ে সফল সফল হ'ব ফল হ'ব সেই সেয়ে জেগাৰ্ত তাঁতীশালত গামোচাত প্ৰায় এশখন দুশখন গামোচা লগাব পৰা হয় গামোচা জেগাৰ্তত ফুল বাচিবলৈ সুবিধা হয় ফুল বচাত সুবিধা হোৱাৰ কাৰণে জেকাৰ্ট ফিটিং কৰি লোৱা হয় জেকাৰ্ট ফিটিং কৰি ল'লে সুবিধা হয় ফুল বাচিবলৈ ফুল বছাত সুবিধা হ'লে কষ্টও সিমান অধিক নহয় সেইকাৰণে জেগাৰ্ত ফিটিং কৰি লোৱা হয় জেগাৰ্ত ফিটিং কৰি লোৱা হয় জেকাটত ফুল বাচিবলৈ বহুত সুবিধা হয় সেইকাৰণে জেকাৰ্ট ফিটিং কৰি লোৱা হয়